অঁ হয় কওঁকচোন আপুনি কোনে ক'লে বাৰু অঁ কওঁকচোন

হয় হয় তাকে তাই ঘৰতো অকণমান হেৰি কৰি আছে মন চন মাৰি আছে কিনো হৈছে জানো তাকে ছবিটো আঁকক বুলিয়ে আৰু সবতে আগবাঢ়ি যাওঁক বুলিয়ে আৰু যেনিবা ছবিকে দিলোঁ তাকে তাকে এতিয়া ঠিক আছে ঠিক আছে চাম বাৰু তাকে তাই তাৰমানে এতিয়া অঁ অঁ কওঁকচোন অঁ অঁ ঠিক আছে হেৰি এইটো কি কয় তাই তাকেহে মনটো মাৰি আছে এইকেইদিন তাকে মই বোলো কিনো হৈছে আপোনাৰ লগত কথা পাতিম বুলি ভাবিছিলোঁয়ে বাৰু অঁ হয় হয় বাৰু তাকে অঁ হয় বাৰু আপুনি ঠিকে কৈছে বাৰু তাকে মই বাৰু দেউতাক আহঁকচোন আজি তাকে মই পাতি কৰি বাৰু আপোনাৰ লগত কথা পাতিম

অঁ হয় বাৰু মই বাৰু পাতি চাওঁচোন ক'ম বাৰু আপোনাক অঁ ঠিক আছে হ'ব দিয়ক অঁ অঁ